ব্যৱসায় আৰম্ভ কৰা সময়ত গ্ৰাম্য লোকসকলৰ কি কি সমস্যা গ্ৰাম্য লোকসকলৰ বহুত অসুবিধাৰ সন্মুখীন হয়

বহুত অসুবিধাৰ সন্মুখীন হয় আমাৰ ঘৰ ঘৰত গাঁৱত তেনেকে গাড়ী মটৰ নাই ৰাস্তা পদূলি বেয়া ৰাস্তা পদূলি বেয়া হ'লে আমি গাঁৱৰ পৰা বহু কষ্ট কৰি পিনি বাহিৰলে উলিয়াই নিবলগীয়া হয় উলিয়াই নি মেলি আকৌ গাড়ী মটৰ ঠিক কৰি পিনি মানে বহুত অসুবিধা হয় সমস্যাৰ সন্মুখীন হয় বহুত সমস্যা গ্ৰাম্য অঞ্চলত বা গ্ৰাম্য অঞ্চলত মানে বহুত অসুবিধা সন্মুখীন হ'বলগীয়া হয় তাৰমানে মানে টকা পইচায়ো বহুত অসুবিধা গাঁৱৰ মানুহবিলাক আমি দুখীয়া মানুহ গাঁৱৰ টকা পইচা ব্যৱসায় এটা প্ৰথম আৰম্ভ কৰিবলৈ অলপ টকা প্ৰয়োজন হয় সেই টকা আমি ধৰক ক'বা পৰা লোন ল'বলগীয়া হয় লোন লৈ পিনি সেই ব্যৱসায়টো আৰম্ভ কৰি আমি বজাৰত বিক্ৰী কৰি বিক্ৰী কৰিবলে নিবলৈও মানে ধৰক আমাৰ গাড়ী মটৰ প্ৰয়োজন ধৰ ঠেলাত বা চাইকেলত উলিয়াই নিবলগীয়া হয় সেইবোৰ ঠেলা বা চাইকেলত

আকৌ আমি ব্যৱসায়ত আৰম্ভ কৰিবলৈ হ'লে অলপ ডাঙৰ কৰিবলৈ হ'লে আকৌ সেইখিনি ঘূৰাই শেষ কৰি পিনি নেক্সট

ব্যৱসায় কৰিবলে সন্মুখীন হওঁ মানে ব্যৱসায় কৰিবলৈ আমি সন্মুখীন